হয় আপোনালোকৰপৰা মানে মই এইয়া যোৱা সপ্তাহত এটা লেপটপ লৈছিলোঁ আপোনালোকৰ ৱেবছাইটৰ জৰিয়তে হয় এই মানে লেপটপটো সিমান এটা ভাল নহয় দেখোন হয় মানে লেপটপটো বহুত বেছি হেং হৈ থাকে তাৰপিছত একো এটা কাম কৰিবই নোৱাৰি কাম কৰিব ল'লে লেপটপটো হেং হৈ হৈ যাই থাকে হয় মানে যেতিয়া লৈছিলোঁ তেতিয়া ভালে ভাল বুলিয়ে কৈছিল দেখোন তাৰপিছত মই খুলি নাচালোঁ আপোনালোকৰ ডেলিভাৰী বয়জনে আহি দি থৈ গৈছে যাই কিনে কৈছে হয় একাৰৰ এচাৰৰ লেপটপ আছিলে হয় মানে লেপটপটো ভাল বুলিয়ে কৈছিলে মই ব্যৱহাৰ কৰি চালোঁ ইণ্টাৰনেট কানেকশ্যন নহয় তাৰপাছত এই কীপেডখনে ভাল দৰে কাম নকৰে তাৰপিছত এই কিবা এটা ৱেবছাইট খুলিলে বা কিবা এটা লিংক খুলিলে হেং হৈ হৈ যাই থাকে মানে প্ৰডাক্টটো ইউজ কৰি সিমান এটা ভাল লগা নাই দেখোন এই বিষয়ে যাতে আপোনালোকে অকণমান ভালদৰে গুৰুত্ব দি ইয়াৰ ওপৰত এটা কিবা বিশেষ ব্যৱস্থা কৰিব বুলি ভাবিলোঁ আৰু মই কিবা এটা বিশেষ ব্যৱস্থা কৰক আৰু